হেল্ল' অঁ হয় জমেট' কাষ্টমাৰ কেয়াৰ ছাৰ্ভিচ হয়নে অঁ হয় হয় মই তাৰমানে জমেট'ত প্ৰথমবাৰৰ বাবে খাদ্য সামগ্ৰী অৰ্ডাৰ দিয়াৰ কথা ভাবিছোঁ অঁ হয় হয় আৰু মই শুনিছোঁ যে প্ৰথমবাৰৰ বাবে অৰ্ডাৰ দিলে আপোনালোকৰ তাত ৰেহাই কুপন পায় হয় হয় কিন্তু মই ক'ত ৰেহাই কুপনটো পায় তাৰ বিষয়ে মই জ্ঞাত নহয় মই সেই বিষয়ে জানিবলৈ আপোনালৈ ফোন লগাইছিলোঁ হয় হয় কওকচোন অঁ হয় হয় হয় অঁ হয় হয় অঁ হয় হয় হয় মানে প্ৰথমতে মই হয় হয় কওক প্ৰথমতে মানে মই জমেট' এপছত এপছটোলৈ যাব লাগিব নহ্ অঁ হয় হয় আৰু তাৰপিছত খাদ্য সামগ্ৰী অঁ অৰ্ডাৰ দিয়াৰ পাছত অঁ হয় অৰ্ডাৰ দিব লাগিব হয় হয় হয় আৰু যেতিয়া মোৰ অঁ হয় হয় যেতিয়া মোৰ মানে পে'মেণ্টটো কৰা হ'ব সেই পেপে'মেণ্টটো কৰাৰ পিছতে আপোনালোকৰ সেই ৰেহাই কুপনটো পাম নহ্ অঁ হয় হয় হয় হয় হয় ঠিক আছে বাৰু মই আপোনালোকৰ এপছত গৈ মোৰ খাদ্য সামগ্ৰীটো মই অৰ্ডাৰ কৰিছ কৰিম এতিয়া হয় হয় তাৰপিছত মই পে'মেণ্ট কৰাৰ সময়তহে সেই ৰেহাই কুপনটো পাম নহ্ অঁ ঠিক আছে ঠিক আছে হয় ধন্যবাদ জনাই দিয়াৰ বাবে ধন্যবাদ ধন্যবাদ